হেল্ল' কওকচোন কি প্ৰব্লেম আপোনাৰ

অঁ অঁ অঁ

আপুনি গণেশগুৰি চাৰিআলিলৈকে আহক মোৰ গণেশগুৰি চাৰিআলিৰ নয়নপুৰ অঁ কাগজ পত্ৰবোৰলৈ আপোনাৰ মাটি যিখিনি ডকুমেণ্টচ্ থাকে আপুনি লৈ আহক ডকুমেণ্টচবিলাক লৈ আহক অঁ দেৰি হ'লেও লৈ আহক সেইখিনিৰ ওপৰত ভিত্তি কৰি হৈ যাব

হওঁতে তিনিমাহৰ ভিতৰত মই কৰি দিম

এতিয়া আমি তিনি মাহত কি লৈ আহক আৰু আপোনাৰ মান্থলি আপোনাৰ মাহে মাহে আপোনাৰ দি থৈ আহক দি থোৱা আছে

ডকুমেণ্টচখিনি লৈ আহক ডকুমেণ্টচখিনি লৈ আহি কিবা ধৰক লগা লগি কৰিবলে কৰ্টত ছাবমিট কৰিব লাগিব হাকিমৰ তাত আনক অঁ মাতিলে অফিচত যাব অঁ ৰেভিনিউ অফিচত যাব আনে একো কৰি দিব নোৱাৰে আপোনাৰ মাটি বাৰী নহয় আপুনি হেৰি কৰিব ষ্টেশ্যনত লগ পাব অঁ দী দীঘলী পুখুৰীৰ পাৰত তাতে লগ পাব অঁ সেইবিলাকৰ আমাৰ মহৰী অছে অঁ মহৰীয়ে কৰি দিব অঁ আহিব অঁ অঁ মই নিশ্চয় হেৰি কৰি দিম আপোনাক নিশ্চয়